হয় মই যোৰহাটৰ পৰাই কৈছোঁ মোৰ নাম প্ৰণামী দত্ত মোৰ ঘৰ কাকজানতে আপোনাক মোৰ মানে মই ঘৰ এটা বনাইছিলো নতুনকে ঘৰটোৰ ৱাৰিংৰ কামখিনিৰ কাৰণে আপোনালে কল কৰা হৈছে আপুনি নতুন ঘৰ নতুন ঘৰ ৱাইৰিং কৰিব লাগিব অঁ ঘৰটো হয় হয় আপুনি কেতিয়া আহিব পাৰিব বাৰু হয় নেকি অঁ অঁ আৰু কিবাকিবি আনি থ'ব লাগিব নেকি অঁ অঁ এনেই ঘৰটোত কিমান পৰিবগৈ বাৰু হয় আপুনি বাৰু কোনদিনাখন সুবিধা হয় ক'ব হয় হয় ঠিক আছে ঠিক আছে ঠিক আছে দিয়ক